হেল্ল' অঁ দুৱৰা মোবাইল দোকানত লাগিছেনে বাাৰু অঁ তাকে এই মই যে আপোনালোকৰ দোকানলৈ যে প্ৰায় গৈ থাকো যে চাৰ্জাৰ আনিবলৈ আৰু সেই টেম্পাৰ চেম্পাৰ লগাই থাকিবলৈ প্ৰায় গৈয়ে থাকো আপুনি চিনি পাব লাগেতো অঁ তাকে মই বোলো সুধিম বুলি ভাবিছিলো মানে মোৰ আগৰ সেই যি মোবাইলটো আছিলে সেইটো অলপ হেঙাই আছে মানে ফোন এটা ল'ব লগা আছিলে তাৰপা কি কি মডেলৰ এনেই মোবাইল পাম সুধি চাওঁ বুলি ভাবিলোঁ

মোক এই ওৱান প্লাছটো লাগিছিলে সেইটো মোৰ ইমানো মানে ইমানো ওপৰত নালাগে বাৰু যু জাষ্ট মানে পালে হৈ কিমানমান হয় বা

নাই কেছ দিয়ে ল'ম বুলি ভাবিছোঁ পৰহিলৈ মানে যাম আপোনাক কেতিয়া দোকানখন কেইটাৰ পৰা কেইটালৈ খুলি থাকে বাৰু আপোনালোকৰ তাকে মই অঁ তাকে তথাপিও চাই মেলি ল'লে ভাল হয় আৰু যামগৈ তাত চাই পিনে গম পাম তাত

তাকে বেলেগ বাৰু এনেকৈ ল'ব লগা নাই সেই মোবাইলটোৱে ল'ম বুলি ভাবিছিলো তাপা মোৰ মানে অলপ যোৱাটো দেৰি হ'ব কমচে কম ছটামান বজাত যামহে চাগে সেইটো কাৰণে দোকানখন কেতিয়া কেইটালৈকে খোলা থাকে বুলি জানিবলৈ ফোন কৰিলোঁ থাকে আপুনি থাকিলে ভাল হ'ব আপুনি থাকিব দোকানত অঁ অঁ চিনাকি হ'লে ভাল আৰু এনে অসুবিধা হয় যে তাকে

হেডফিন হেডফোনটো চাব লাগিব তাত কেনেকুৱা পাওঁ এতিয়া মানে যদি ইমানো নাই পইচা চাই লওঁ যদি ফোনটো লৈ থাকেগৈ পইচা তেতিয়াহে ল'ব পাৰিম আৰু কি হয় আৰু অঁ তাকে অঁ অঁ তেনেকৈ হ'লেতো ভালেই হ'ব মই অঁ যামেই নহ'লে অলপ সোনকালে যাব লাগিব ন অঁ অঁ

অঁ অঁ যাম বাৰু মই নহ'লে কাইলৈ মানে যাম কাইলৈ চাৰে ছটামান বজাত যাম আপুনি থাকিব দেই চাৰে ছটামান বজাত যাম নেকি অঁ গধূলি গধূলি চাৰে ছয়মান বজাত যাম থাকে হ'ব নহ'লে দিয়ক